পাঁচ বহাগ দুহেজাৰ ছয় বাৰ মাঘ দুহেজাৰ চাৰি পঁচিছ আহাৰ দুহেজাৰ পাঁচ সাতাইছ জেঠ দুহেজাৰ আঠ সাত আঠাইছ ফাগুণ দুহেজাৰ ন